হেল্ল' হেল্ল' অঁ মৌচুমী অঁ এই আছোঁ এই চাহ একাপ বনাইছিলোঁ অঁ ভাল ভাল তোমালোকৰ ভালনে অঁ কি কৰি অঁ নাই যোৱা নাই যোৱা যাম বুলি ভাবি আছোঁহে অ এই ছোৱালীকিজনীয়ে বৰ হেৰি কৰি আছে আমনি কৰি আছে যাবলে লাগে ন ভাবি আছোঁ কি কৰোঁ জানো কালিলে বা পৰহিলে যাম বুলি ভাবি আছোঁ

অঁ হয়নি অঁ যাম তেতিয়াহ'লে ময়ো লগ এটা পালে ভাল হ'ব যাবলে

অঁ যাম বাৰু তুমি কিমান সময়ত যোৱা মোলে ফোন এটা কৰি দিবা টাইমটো দিবা অঁ ঠিক আছে কৰিবা বাৰু এই বজাৰ মানে এই ছোৱালীক লাগে কিবা কিবি পুতলা লাগে বোলে এই চৌকেছত সজাই হেনো তাৰপিছত ডাঙৰ ছোৱালীকো কিবা কিবি বোলে মোৰ কাপোৰ কেইটামান ল'ব লগা আছে অঁ তাকে যাম বুলি ভাবি আছোঁ ভাল লাগিছিল লগ'লে যাম বুলি ক'লত লগ এটা পাইছো অঁ অঁ অঁ অঁ কি কৰি আছে এতিয়া ল'ৰাই এতিয়া কি কৰি আছে নো অঁ ল'ৰা কেতিয়া আহিলে অঁ পূজা বন্ধ বুলি অঁ অঁ অঁ তাপা সৰু ল'ৰা কিহত পালেগে অঁ পঢ়া শুনা হৈছে নহয় ভালকে অঁ অঁ কিনিবা কিনিব লাগে অঁ অঁ নিজে কৰিলে ভাল আও পচন্দটো নিজৰ অঁ অঁ যাব যাব যাব সৰুজনী যাব ডাঙৰজনী নাযাব চাগে বাৰু অঁ তাই লগ ধৰিয়ে আছে সৰু ছোৱালীজনীয়ে সেইটো কৈ আছে কেতিয়া যাবা আমাৰ বিচাললে কেতিয়া যাবা সদায় কৈ থাকে অঁ অঁ বহুত মানুহ কোৱা শুনিছোঁ পায় তাৰাপা অঁ ভাত অঁ অঁ ভাত পানী চাগে দেৰিকেহে বনাবা আৰু অঁ অঁ তাকে এতিয়া ল'ৰাই পঢ়ি আছে চাগে সৰু ল'ৰাই

অঁ অঁ অঁ কোনোবা যাব নেকি কাইলে আৰু কোনোবা তোমাৰ লগত অঁ অঁ অঁ অঁ অঁ তাকে অঁ ৰাসো পাইছেহি নহয় আৰু অঁ অঁ তাকে আমাৰ মানে সৰু ছোৱালীজনীৰ পৰাহে চিন্তা ৰাস বিহু আহিলে সেইও মানে গোটেই ক'ব নোৱাৰা হৈ যায় আৰু ৰাস বুলিলে আৰু তাই মানে তাকে থাকিবলে যেন লাগে আমাৰ মানে ইয়াত বহুত হেৰি মানুহ হয় মানে দিনত অঁ পূৰা একদম বজাৰ বহে মানে আহিবলেকে মন নকৰে ইটো লও সিটো লও কৰে এই ল'ৰা ছোৱালী লৈ যাবলৈও বৰ দিগদাৰ হয় হয় অঁ তাকে আকৌ লৈ নগ'লেও বেয়া লাগে নহয় মনটো

ভাত চাকে ৰাতি দেৰি হয় খোৱা নাই নাই সৰু হৈ থাকিলেও তাই আমাৰ লগতহে শুৱেগে বাৰু দেৰি অঁ তাইকো অকমান অঁ অঁ সোমাই আহিম বাৰু অঁ অঁ ঠিক আছে সোমাম ভাল অ কাইলে ওলাই দিনটোৰ কাৰণে অঁ অঁ অঁ অঁ সন্ধিয়া চাহ একাপ অঁ আমিও এই খাই আছোঁ অঁ তাকেহে ময়ো ছোৱালীজনীলে সেই জ্বৰৰ দৰৱ এটাকে লৈ আহিব লাগিব পেৰাচিটামল এটাকে অঁ বিহু যা যোগাৰ কৰিছেনে ঠিক আছে হ'ব দিয়া অঁ অঁ হ'ব হ'ব তেতিয়াহ'লে